হয় আপুনি পিঠা বনোৱাৰ প্ৰচেছটো ক'ব নেকি হয় মই বিহুৰ সময়ত যোনটো পিঠা আমি খাওঁ তিলৰ পিঠা হওক বা নাৰিকলৰ পিঠা হয় প্ৰধান পিঠা চাউলেৰে চাউলেৰে যে প্ৰস্তুত কৰে সেই পিঠাটোৰ বিষয়ে আপুনি অকণমান কওক

হয় আৰু বিভিন্ন ধৰণৰ লাৰুও দেখা পোৱা যায় ধৰক গুৰৰ লাৰুৱে হওক বা নাৰিকলৰ লাৰু হওক চুজি লাৰুও বনাই মানুহে আপুনি লাৰু বনোৱাৰ ক্ষেত্ৰত কি ক'ব ধৰক লাৰু দেখা যায় যে মানুহে বনাবলৈ চেষ্টা কৰে কিন্তু সকলোৰে সমানে গুল নহয় যিটো সমা মানে দেখিবলৈ বেয়া লগা হয় গতিকে আপুনি কি ক'ব হেল্ল' হেল্ল'

হেল্ল'